অঁ আছো আছো অঁ ঘৰতে আছোঁ

এই পানী এবছৰ হৈছিল হৈছিলে আৰু এইফালে উজনী ফালে ছিঙিলে নামনি ফালে এই হেৰিয়াত জুবিন ধাৰী ফালে বাকী অ' সেয়া সত্ৰ সেয়া বাকী হেৰি গোটেইখন ছিঙিলে সেই নাই আগফালে এখন বহি গৈছে গোটেই মাথাউৰী মাথাউৰী তাহানি সেই আজি পোন্ধৰ বিছ বছৰ আগতে ভালকৈ আহে দুখ পাই এন্দুৰে গাত দিলেও দি পেলাই এতিয়া পানী ভুমুক ভুমুক মাৰিহে ব হেৰিয়ালৈকে একেবাৰে পূৰামলৈকে ধুৰা চলালৈকে পাট্টা নাই সেই চাওক পইচা কাল ঠিকাদাৰ সোপাই ল'ব আৰু লৈ পেলাই দহ টকা খৰচ কৰিব এশ টকা খাব তেনেকৈ

খেতি পথাৰ সেই সেই অঞ্চলৰ মানুহ বা চব খেতি নষ্ট হ'ল বাও বা খালী সেইবোৰ নষ্ট হ'ল আকৌ এতিয়া এতিয়ালে ভাদ আহিনত ৰুইছে আৰু দুডাল এডাল বাকী এইবাৰ চহাই গোটেই ধানবোৰ হেৰি কৰি পেলালে ধান খেৰৰ নিচিনা কৰি পেলালে খেতিপথাৰ ধানেৰে হ'ব মানুহেৰে ধান পাব কঠিয়াটো পাব সেইটো অলপ সন্দেহ হৈ